মোৰ প্ৰিয় চিনেমাৰ বিষয়ে ক'বলৈ গ'লে মই সামাজিক সামাজিক চিনেমাবোৰ ভাল পাওঁ সমাজৰ যিবিলাক ঘটনা লৈ পেলায় চিনেমাবিলাক তৈয়াৰ কৰে সেইবিলাক মোৰ ভাল লাগে কাৰণ সমাজৰ বাস্তৱ জীৱনৰ ঘটনাবোৰ তাত প্ৰতিফলিত কৰা হয় আৰু সেইবিলাক আমাৰ কোনোজন নহয় কোনোজনৰ লগত সেই কাহিনীবিলাকৰ মিল থাকে গতিকে সেইবিলাক চাই মই ভাল পাওঁ আৰু অলপতে মই চালোঁ ৰঘুপতি বুলি এখন চিনেমা চালোঁ ৰবি শৰ্মাৰ খুব ভাল লাগিল চিনেমাখন আৰু সেই চিনেমাখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে এগৰাকী নাৰীক বিভিন্ন দুৰ্বৃত্তই মাৰি পেলাই মাৰি পেলাই মাৰি পেলোৱাৰ পিছত সেই তাৰ ছোৱালীগৰাকীৰ ককায়েকে সেই দুৰ্বৃত্তসকলৰ ওপৰত প্ৰতিশোধ ল'বলৈ ল'বৰ বাবে যি প্ৰচেষ্টা চলাইছিল তাক নোৰ ভাল লাগিছিলে মুঠতে দোষীয়ে দোষ কৰিলে তাৰ শাস্তি পাব লাগে আৰু এই চিনেমাখনত দোষী কৰি দোষ কৰিছিলে এই দুৰ্বৃত্তকেইজনে আৰু সেই দোষ দোষিকেইজনক তেওঁৰ ছোৱালীজনীৰ ককায়েকে শাস্তি দিছিলে সেই কাৰণে মোৰ ভাল লাগিছিলে মুঠতে দোষীয়ে দোষ শাস্তি পাব লাগে